পশুপালনৰ ক্ষেত্ৰখনক আগুৱাই নিবলৈ চৰকাৰে বহু ধৰণৰ পদক্ষেপে লৈছে তাৰে ভিতৰত মই আমাৰ চ চকুৰ আগত দেখিছোঁ ধৰক এই ছাগলী বৰ্ণসংকৰ কৰি যিমান উন্নতমানৰ পোৱালি জগাইছে ছাগলী গৰু আৰু গাখীৰৰ কাৰণেও মানে উন্নত ধৰণৰ ব্যৱস্থা কৰিছে আমাৰ এই ভেটেনাৰী ফালৰ পৰা অকল ছাগলীক গৰুৱে নহয় হাঁহ কুকুৰা গাহৰি মাছ এই সকলোবিলাকতেই চৰকাৰে বিভিন্ন ধৰণে পদক্ষেপ লৈছে আমাৰ গাঁৱত পশু পক্ষীবিলাকে আহি কয়হি যে কুকুৰাক সময়ে সময়ে মানে ভেকচিন দিব লাগে পাঁচদিন ঊনৈছ দিন এনেকৈ সাতাইছ দিনৰ ভিতৰত এনেকৈ ভেকচিন দিলে কুকুৰা মানে ৰাণীক্ষেত বেমাৰটো নহয় বুলি কয় তেওঁলোকে আৰু আৰু সেই তে থিক তেনেধৰণে সেই ছাগলীকো বৰ্ণসংকৰ কৰিলে মানে উন্নত মানৰ পোৱালি পোৱা যায় বুলি কয়হি গতিকে আমাৰ এই ওচৰত কিছুমান মানুহে ফাৰ্ম খুলিপিনি তেনেকৈ স্বাৱলম্বী হোৱা দেখিছোঁ আৰু গৰু তেনেকুৱা বৰ্ণসংকৰ কৰি গাই পোৱালি দিয়াইছে খুব আগতে মানুহে ধৰক মতা গৰু বিচাৰিছিলে এতিয়া সেই চৰকাৰে সুবিধা কৰি দিয়াৰ কাৰণে গাখীৰ বিক্ৰী কৰি বহুত মানুহে স্বাৱলম্বী হৈছে গাই পোৱালি দিয়াই বৰ্ণসংকৰ কৰি আৰু মাছ পুহিছে তিনিমাহ বা এক মাহৰ ভিতৰত বহুত উন্নতমানৰ মাছ পোৱা যায় পুখুৰীত চৰকাৰে কৃষি বিজ্ঞান কেন্দ্ৰই আমাৰ ইয়াত মানে মাছ পোৱালি দিছে মাছৰ পোৱালি দিয়াৰ লগতে দানা দানা যোগান কৰিছে পুখুৰী কেনেধৰণে চাফ চিকুণকৈ ৰাখিব লাগে সেইখিনিৰ ক্ষেত্ৰত আমাক মানে চৰকাৰে বহুখিনি সুবিধা কৰি দিছে খৰালিৰ দিনত মানে সেই কোনোবা এটা ছিজনত গা পুখুৰীত গোবৰ দিবলৈ তেওঁলোকে আমাক শিকায় আৰু গাহৰি পুহিলে মানে কেনেধৰণে চাফ চিকুণকৈ গাহৰি পুহিব লাগে এই কথাও আমাক শিকাইছে গাহৰিক গা ধোৱাব কেনেকৈ লাগে গাহৰিক মানে বৰ্ণসংকৰ কেনেকৈ কৰিব লাগে এইখিনি কথা আমাক শিকাইছে কুকুৰা ঘৰত পুহিলে মানে ধৰক মতা কুকুৰা খুব বেছিকৈ ৰাখিব নালাগে এই ধৰণৰ কথাও কৈছে গাহৰি পোৱালীক গাহৰি পোৱালি দিবলৈ হ'লে ক্ৰচ ক্ৰচৰ সময়ত মতা গাহৰি খুব বেছি সময় বেছিকৈ লগ হ'বলৈ দিব নালাগে এনেকুৱা ধৰণৰ কথাবিলাকো আমাক শিকাইছে গতিকে এনেধৰণৰ এইখিনি মানৰ পৰা মানে আমি যথেষ্ট ধৰণে আৰ্থিকভাৱে সবল হ'ব পাৰিছোঁ আমি কুকুৰা পুহিছোঁ মোৰ ঘৰত কুকুৰা আছে বছৰত আমি কুকুৰা বিক্ৰী কৰি যথেষ্টভাৱে লাভৱান হৈছোঁ কুকুৰা উন্নতমানৰ দানা খুওৱা হৈছে এই ঘৰতে কিছুমান প্ৰাথমিক চিকিৎসা কৰাৰ কথাও আমাক ভেটেনেৰি ফালৰ পৰা কৈছে ফিল্ড এছিষ্টেণ্টসকলে ফিল্ড এছিষ্টেণ্ট এজনে আহি কৈছে কয়হি আমাক কেতিয়াবা যে সেই কুকুৰা মূ মুখত গুটি লগাটোৰ বোলে ঔষধ নাপায় গতিকে ঘৰতে সেই তিতা লগাই দিব লাগে ধৰক খুচৰি মুচৰি পটাচে ধোৱাই দিব লাগে এনেকে ধৰণে কয় আৰু আমিও কুকুৰা বোৰ সেই পচঁতীয়া খুৱাই দিওঁ সেই কেতিয়াবা পেলু মৰিবৰ কাৰণে তেনেকে ধৰণে মানে কুকুৰা পুহিও স্বাৱলম্বী হৈছোঁ বুলিয়েই ক'ব লাগিব এক প্ৰকাৰৰ গতিকে এইখিনি ক্ষেত্ৰত চৰকাৰে যি ধৰণৰ পদক্ষেপ লৈ আছে সেয়া বহুত উন্নতেই হৈছে বুলি ক'ব লাগিব কাৰণ পশু পক্ষীয়ে পশু আগতেতো আমি গমেই পোৱা নাছিলোঁ যে পশু পক্ষী এনেকে বা কুকুৰাক এনেধৰণে উন্নত মানত পুহিব পাৰিব গাহৰি উন্নত মানত নত এনেধৰণে ফাৰ্ম কৰিব লাগিব এইখিনি কথা আমি ইমান বিশেষভাৱে নাজানিছিলোঁ কিন্তু আজিকালি সেইটো নহয় আমাৰ ওচৰত বহু ধৰণৰ তেনেকুৱা সুবিধা আছেই আমাৰ পশুসখীয়ে আহি ঘৰতে কৈ যায়হি আকৌ আমাৰ এই ভিট ভেটেনেৰি ফিল্ড এচিষ্টেণ্টো আহে কেতিয়াবা সেই গৰু বেজি দিবলৈ গতিকে চৰকাৰে এনেধৰণৰ পদক্ষেপবিলাক লৈ থাকক লৈ থকাটো মই বিচাৰোঁ আৰু কিছুমান ঠাইত শুনিছোঁ যে মানুহবিলাকে এনে পদবীতহে আছে কাম কৰা নাই গতিকে তেনেখিনিৰ ক্ষেত্ৰত চৰকাৰে ভাল ধৰণে পদক্ষেপ ল'বৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আশা কৰিম চৰকাৰে আৰু তেনেধৰণৰ আৰু কিবা এটা উন্নত ব্যৱস্থা আছে যদি জনসাধাৰণক শিকাই দিব বুলি মই আশা কৰিম